মই ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি পাইছোঁ ভালো লাগে বা ইনষ্টাগ্ৰামটোত বিশেষকৈ এনে কিছুমান ফটো আহি থাকে সেইবিলাক আমি চাব পাৰোঁ আৰু ফেচবুকতটো নতুন নতুন আপডেপ আপডেটবিলাক দি থাকে কি কিছুমান নতুন খবৰ ওলালে ফেচবুকতে ফাৰ্ষ্টতে পোৱা যায় ইয়াত মই বেছি সময় নষ্ট নকৰোঁ আৰু ইয়াৰ পৰা কিছুমান ভালদৰে যদি ব্যৱহাৰ কৰোঁ ভালেই শিকিব পাৰি আৰু যদি ভাবোঁ বেয়া কৰোঁ বুলি তেতিয়াহ'লে বেয়াটোও আমি শিকিব পাৰোঁ কিন্তু মই যিখিনি ব্যৱহাৰ কৰোঁ ভালেই ব্যৱহাৰ কৰোঁ আৰু মই বেছি সময়ো নষ্ট নকৰোঁ পষ্ট তেনেকে মই নিদিওঁ কিন্তু এনেই ধৰক মই ফেচবুকটোত চাওঁ আৰু মানুহবিলাক এতিয়া কিছুমান আপডেট দি থাকে বা খবৰবিলাকো পোৱা যায় নতুন নতুন খবৰবিলাক ফেচবুকৰ দ্বাৰাই আমি পাওঁ আৰু ইনষ্টাগ্ৰামটো মানুহবিলাকক চাব পাৰি তাতো মানে নতুন নতুন ফটোবিলাক চাব পাৰি ইনষ্টাগ্ৰামত বিশেষ তেনেকে একো নাই কিন্তু মানে ফেচবুকত ধৰক আপডেটবিলাক আহি থাকে খবৰবিলাকৰ